মোৰ গৃহ চহৰখন হৈছে ধেমাজি মোৰ ধেমাজিতেই জন্ম মোৰ ধেমাজিতেই বিয়া হৈ আজি মোৰ এই বয়স হৈছে মোৰ ধেমাজিখন ভাল লগা কাৰণটো মানে কি মই সৰুৰ পৰা যেতিয়াৰ পৰা মই ধেমাজি চহৰখনলৈ গৈছোঁ তেতিয়াৰ পৰা আজিলৈকে বহুতেই পৰিৱৰ্তন হৈছে কিন্তু তথাপিও মোৰ ভাল লাগে মানে কি মোৰ আগৰ স্মৃতিবোৰ ইয়াতে আছে মই মা হাতত ধৰি পূজা চাবলৈ গৈছিলোঁ আৰু চহৰলৈ আমি বিহুৰ সংক্ৰান্তি হ'লে আমি পূজা বা এনেকে বজাৰ কৰিবলে আমি এই চহৰৰ দোকানবোৰলৈ গৈছিলোঁ তেতিয়া আমাৰ গাড়ীবিলাক বহুতেই কম আছিল যাতায়তৰ অসুবিধা আছিলে ৰাষ্টা পথ বেয়া আছিল গাড়ীও কম আছিলে তথাপিও ভাল লাগিছিলে তেতিয়া কিন্তু এতিয়া বহুতেই ভাল লগা হ'ল কাৰণ চহৰখনো ডাঙৰ হ'ল ভাল ভাল দোকানো আহিল বিভিন্ন বস্তু আমাৰ ইয়াতে পোৱা যায় আৰু বহুত ধৰণৰ বস্তু ইয়াতেই আজিকালি পাতিছে মানে কি কলেজ চলেজবোৰ বহুত হ'ল স্কুল হ'ল প্ৰাইভেট একাডেমী হ'ল আৰু সেই অনুপাতে মানুহৰ সংখ্যাও বাঢ়িলে ল'ৰা ছোৱালী স্কুলবোৰত প্ৰত্যেকৰে বিভিন্ন ধৰণৰ ইউনিফৰ্ম পিন্ধি যেতিয়া ওলাই যায় তেতিয়া চহৰত থাকি এনেয়ে ভাল লাগে সেই সময়টোত ছুটী দিয়া সময়ত বা স্কুল অহা সময়ত আৰু এতিয়া আমি যিকোনো বস্তুটো ঘৰতে থাকি অৰ্ডাৰ দিব পৰা যায় তথাপিও আমি চহৰখনৰ মোহটোৰ বাবেই আমাৰ সপ্তাহত বা দুসপ্তাহৰ মূৰত আমাৰ যোৱা হয় কিছু প্ৰয়োজনীয় কামো থাকে কিন্তু কেতিয়াবা ভাল লাগিও যোৱা হয় পূজা চূজা হ'লেটো যাওঁৱেই তেতিয়া আমাৰ বহুতেই ভাল লাগে সদায় গৈ থকা দেখি থকা পূজা হ'লেও কিন্তু মন ভাল লাগিবৰ বাবেই আমি যোৱা টো মানে বন্ধ নকৰোঁ আৰু যাওঁৱেই আৰু বিভিন্ন ধৰণৰ বস্তু আমাৰ ইয়াতে গাঁৱলীয়া শাক পাচলিয়ে হওক বোৱা কটা কাপোৰ কানিয়েই হওক বা ফল মূলেই হওক আমাৰ ইয়াত বহু ধৰণে পোৱা যায় গাঁৱত আমাৰ যিবোৰ হয় সেইবোৰ আমাৰ চহৰলে লৈ যায় বেচিবৰ কাৰণে তেনেকেও চহৰৰ মানুহে আমাৰ গাঁৱৰ বস্তু খাবলৈ পায় তাৰকাৰণে মোৰ ধেমাজি চহৰখন বহুত ভাল লাগে কাৰণ সব বস্তুৱেই আমি সহজে ক'ত কেনেকে পায় জানো যে সেয়ে